হেল্ল' হেল্ল' অঁ হয় হয় এই আপোনাৰ গাড়ীখনত আহিছিলোঁ মই আজি আপোনাৰ গাড়ীখনত মানে ড্ৰাইভাৰজনে মাক্স পিন্ধা নাই আৰু চিটবিলাক ইমান লেতেৰা কৰি ৰাখে গাড়ীবিলাক চাফ চিকুণ কৰি ৰাখিব লাগে মানে এনেকুৱা বেয়া লেতেৰাকৈ ৰাখিছে ভাল লগা নাই আপোনালোকে মানে ড্ৰাইভাৰজনেও মাক্স পিন্ধা নাই আপুনি মানে সেইটো আপুনি কৈ দিবচোন ড্ৰাইভাৰজনক মাক্স পিন্ধিবলৈ আৰু লেতে এই চাফ চিকুনতা কৰি ৰাখিবলৈ মানে ভাল লগা নাই মানে এনেই হেৰিবিলাক মানে ভালপোৱা নাই আৰু গতিকে মানুহো ভাল আহিছিলো সেইখনতে ভালপোৱা নাই চাফ চিকুণতা কৰি ৰাখিবলৈ দিব